হেল্ল' অঁ জেদ এন নিউজ নি বাৰু অঁ মই ডিব্ৰুগড় সংগঠনৰপৰা কৈছিলোঁ আছুৰপৰা অঁ মই আপোনালোকৰ এই নিউজ চেনেলটোৰ কথা অলপ শুনিছিলোঁ মানে আমাৰ এই ডিব্ৰুগড়ৰ আপোনাৰ থানা চাৰিআলি এই আমি যোৱা অহা কাইলৈ মানে আমি আমাৰ ৰেলী এটা ওলাব মানে এই কা বিৰোধী অঁ ত' কওকচোন বাৰু অঁ আমাৰ থানা চাৰিআলিপৰা আমাৰ নালিয়াপুল হৈ অলপ আমাৰ ৰেলীটো ৰাউণ্ড মাৰি পেনি আকৌ থানা চাৰিআলিলৈ আহিব মানুহ আমি এনেকৈতো আমি ধৰা নাই কিন্তু আমাৰ মানুহ ছশ সাতশমান হ'ব যেন পাইছোঁ আমাৰ অফিচিয়েল নাম্বাৰটো দিয়া নাই পিছে কিন্তু অঁ সেইবাবেই আপোনালোকৰ মানে নিউজ চেনেলটো মানে অলপ মাতিছিলোঁ মানে অলপ ৰিপৰ্টিঙৰ কাৰণে আমাৰ আপোনাৰ চাওক ৰেলী আমাৰ দহটাৰপৰা ইষ্টাৰ্ট হ'ব থানা চাৰিআলিপৰা আপোনালোকে যাতে নটামানত পায়হি তাতে আমাৰ অলপ আমাৰ চীফ গেষ্টো আহিব আমাৰ সংগঠনৰ ছিনিয়ৰ অঁ তেওঁলোকৰপৰা অলপো তেওঁলোকৰপৰা অলপ কথা জানি মানে অলপ ভাল হয় আৰু অঁ সেইকেটাৰ কাৰণে আমাৰ ভলেন্টিয়াৰ দিয়া আছে বাৰু আমাৰ আমি আমাৰ আমাৰ ৰেলীটো পূৰা ডিচিপ্লিনত হ'ব সেইটো আপুনি চিন্তা কৰিব নালাগে বাৰু অঁ মই আপোনাক বাৰু নটামানত কল কৰি দিম আপুনি গৈ সোমাওতেই মোক কল কৰিব মই আপোনাৰ থানা চাৰিআলিত ৰখি থাকিম অঁ ঠিক আছে তেনেহ'লে